চৈধ্য ছয় দুহেজাৰ এক তিনি দুই দুহেজাৰ পাঁচ ন আঠ দুহেজাৰ বাইছ সাত তিনি দুহেজাৰ ন দহ পাঁচ দুহেজাৰ সাত